ফুৰি ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত আমি বিশেষকে বহুত কেইটামান দিশত গুৰুত্ব দিব লগা হয় যেনে ধৰক ঠাইডোখৰৰ পৰিৱেশটো কেনেকুৱা তাৰ তাৰ পানী খোৱা পানী হওক তাৰে মানুহখিনিয়ে হওক তাৰে খোৱা খাদ্য এইবিলাক কেনেকুৱা খাদ্য পাতি ভালদৰে যোগান হয়নে নহয় তাতে

ভাল পৰিৱেশটোৰ লগত যিহেতু ফুৰিবলৈ যাওঁ বুলি কওঁতে আমি আমাৰ নিজৰ পৰিয়ালটোকো লগত লৈ যাওঁ লৈ যোৱাৰ ক্ষেত্ৰত সেইটো সেইটো বহুত গুৰুত্বপূৰ্ণ দিশ যিহেতু আমি পৰিয়ালটোৰ লগত লৈ যাম ফুৰিবলৈ গতিকে তাৰ যাতে কোনো ধৰণৰ মানে দুষ্ট চক্ৰই যাতে কোনো একো হেৰি কৰিব নোৱাৰে সেইবিলাক চাব লগা হয় আমি তাৰপিছত ইফালে খোৱা দিশটো তাত ফুৰিবলৈ গ'লে আমি ভালদৰে খাব পামনে নাই ভাল হোটেল ভাল ৰেষ্টুৰেণ্ট এইবিলাক আছেনে নাই তাৰপিছত আৰু তাত আমি চাব লাগিব খোৱাাপানী খোৱাপানীটো ভাল পৰিষ্কাৰ পামনে নাই এইবিলাক চাব লাগিব তাৰপিছত আপোনাৰ আৰু যিটো যিটো ফুৰিবলৈ যোৱা যিটো পৰিৱেশ যিটো পৰিৱেশ আজিকালি সচৰাচৰ মানুহে ফুৰিবলৈ গ'লে ফটো ফটোতো উঠেই নিশ্চয় ফটো উঠিবলৈ তাতে ফটো উঠাৰ কাৰণে পৰ্যাপ্ত পৰিমাণ এই এই প্ৰাকৃতিক সৌন্দৰ্য আছেনে নাই এইবিলাকো চাব লগা হয় তাৰপিছত আৰু সেইফালে যিহেতু নিজৰ পৰিয়ালটোও যাব পৰিয়ালৰ মনতো অলপ আনন্দ ফূৰ্তি লাগিব লাগিব এনেকুৱা এনেকুৱা হ'ব লাগিব অলপ অলপ পানীৰ পানীৰ নিজৰা থাকিলে ভাল হয় এইবিলাক তাৰপিছত আৰু এইফালে তাৰপিছত আৰু যিটো আমি যিটো জাগাত আমি ধৰক বনোৱাৰ কাৰণে চেষ্টা কৰিম বা আমি বনাবলৈ জাগা আছে নে নাই আমি ঘৰৰ পৰা কিছুমান বনোৱা বস্তু লৈ গ'লে আমি সেই ঠাইৰডোখৰত আমি বনাব পাৰিমনে নাই তাৰে ওচৰত ভাল নিজৰাৰ পানী আছেনে নাই এইকেইটা বস্তু এইখিনি বস্তু গোটেই গুৰুত্ব দিব লগা হয় তাৰপিছত আৰু এইখিনি বস্তু গুৰুত্ব দিব লগা হয় আৰু আপোনাৰ এনেকুৱাও কিছুমান এনেকুৱাও কিছুমান পৰিৱেশ পোৱা যায় যিটো য'ত মানে আপোনাৰ হাই হোল্লা য'ত হাই হোল্লা হৈ থাকে মানে নিজৰ পৰিয়ালটোৰ লগত একেলগে একেলগে বহি পেলাই খাব নোৱাৰি ওচৰত মিউজিক ছিষ্টেম লৈ যিবিলাকে উচ্ছৃঙ্খল কৰি থাকে উচ্ছৃঙ্খলৰ পৰিৱেশ কৰে যিখিনিয়ে সুৰাপান কৰি অলপ পৰিৱেশটো বিনিষ্ট কৰে এইবিলাকো এইবিলাক এইবিলাক দিশো চাব লগা হয় যাতে পৰিয়ালৰ ওচৰত আমি যাতে মানে আমাৰ যাতে লাজ লাজ লাগিব লগা নহয় গতিকে সেই দিশটো আমি চাব লাগে কাৰণ কাৰণ শেষত নিজৰ ফেমিলিয়ে ক'ব যে কি পৰিৱেশত লৈ গৈছা তুমি আমাৰ গৈ ভালেই নালাগিল ইমান হাই কাইজিয়া ইমান ইমান উচ্ছৃঙ্খল পৰিৱেশ গতিকে এইবিলাক এইটো দিশটো চাব লাগে আৰু এইফালে আপোনাৰ ধৰক যিখিনি তাৰে অঞ্চলৰ যিখিনি মানুহ আছে সেই মানুহখিনিও যাতে প্ৰকৃতাৰ্থত সেই মানুহখিনিও যাতে ভাল সহানুভূতিশীল হয় আৰু আৰু আপোনাৰ পৰিৱেশটোৰ লগত যাতে সেই মানুহখিনিও খাপপ খাই থাকে গতিকে এনেকুৱা এনেকুৱা পৰিৱেশত গ'লে আমি নিশ্চিন্ত মনে আমি নিশ্চিন্ত মানে আহিব পাৰিম সেই পৰিৱেশৰ পৰা এইবিলাক একো টেনচন নাথাকে আৰু আৰু আৰু এটা কথা হ'ল যি যিবিলাক যিবিলাক পৰিৱেশত মানে একদম উচ্ছৃঙ্খলে ভৰা য'ত নেকি আপোনাৰ খাবলৈ পানী নাই খাবলৈ হোটেল নাই বনাবলৈ জেগা নাই সেই পৰিৱেশবিলাকত আমি নোযোৱাই ভাল গতিকে এনেকুৱা আৰু তাৰ উপৰি তাৰোপৰি আপোনাৰ কি হয় প্ৰশাসনৰ দিশটো চাব লগা হয় সেই সেই আমি যিখিনি জেগাত আমি ফুৰিবলৈ যাম সেই জেগাখিনি প্ৰশাসন প্ৰশাসনৰ ব্যৱস্থা আছেনে নাই যাতে কিবা বিপদ বিঘিনি হ'লে যাতে প্ৰশাসনে যাতে পতকৈ তৎক্ষণাত যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এইটো এইটো দিশো চোৱা হয় প্ৰশাসনৰ দিশটো তাৰপিছত প্ৰাকৃতিক সৌন্দৰ্যৰ কথাটো কৈছোৱে প্ৰাকৃতিক সৌন্দৰ্য হ'লে বেছি বেছি ভাল হয় পৰিয়ালটো পৰিয়ালেও ভাল পাব মনত সুখ পাব তাৰপিছত তাৰপিছত আপোনাৰ খোৱা খোৱা বস্তুৰ ক্ষেত্ৰত তাত দোকানবিলাকত দোকানবিলাকত আপুনি খাব খাবলৈ পায়নে নাপায় দোকানবিলাকত খাদ্য যোগানবিলাক কেনেকুৱা খাদ্যবিলাক ভালনে বেয়া আৰু খাদ্যবিলাক নতুন হয়নে নহয় এইবিলাক দিশো চাব লগা হয় যিহেতু কিছুমান হোটেলত বহুত পুৰণা খাদ্য যোগান ধৰে যিখিনি খাদ্য ধৰক বিক্ৰী নাযায় আকৌ সেই খাদ্যখিনিকে আপোনাৰ মানে নেক্সট দিনলৈ ৰাখি থয় গতিকে এনেকুৱাই আৰু গতিকে এইবিলাক দিশো চাব লগা হয় খাদ্যৰ দিশটো এইবিলাক চাব লগা হয় তাৰপিছত আপোনাৰ আৰু কি হয় যিবিলাক ধৰক বেপাৰ বাণিজ্য যিবিলাক ধৰক কাপোৰ কাপোৰৰ ব্যৱসায় সৰু সৰু ল'ৰা ছোৱালীৰ কাপোৰৰ হেৰি কাপোৰৰ দোকান হওক এইবিলাক আছেনে নাই যদি থাকে তেতিয়াহ'লে ফুৰিবলৈ গ'লে নিশ্চয় অলপ আমাৰ সন্তানকেইটাৰো মনটো অলপ ভাল লাগিব এইবিলাক কিনি দিলে গতিকে গতিকে গতিকে এই দোকান চোকানবিলাকৰো বহুত গুৰুত্ব পায় দোকানবিলাক থাকিলেও বহুত গুৰুত্ব পায় তাৰোপৰি আপোনাৰ ফল মূল ফল মূলৰ দোকান এইবিলাক আপোনাৰ ফুৰিবলৈ যোৱাৰ আগতে এইবিলাক মানে ফল মূলৰ হেৰিটো ব্যৱস্থাটো চাব লগা হয় যিহেতু আমাৰ আমাৰ আমাৰ আজৰি সময়খিনি আমি ফুৰিবলৈ যাওঁতে যেতিয়া আমি ফ্ৰী সময় পাওঁ সেই ফ্ৰী সময়খিনি আমি ফল মূলেই খাই দিওঁ সচৰাচৰ ফল মূলে খাওঁ গতিকে ফল ফল মূলৰ ব্যৱসায় এইবিলাক এইবিলাক থাকিলেও ভাল এইবিলাকে গুৰুত্ব পায় ফল মূলৰ ব্যৱসায়বিলাকেও গুৰুত্ব পায় তাৰপিছত থাকিলে আপোনাৰ এইফালে যিখিনি হেৰি থাকিল আপোনাৰ ধৰক এইটো আপোনাৰ কি হ'ল এই দিশবিলাক ফেমিলিৰ লগত ফেমিলিৰ লগত লৈ ফুৰিবলৈ গ'লে এই এইখিনি দিশ সচৰাচৰ এই দিশটোৱে মই কৈছোঁৱে যিটো মানে আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য সেইটো বেছি গুৰুত্ব পায় তাৰপিছতেতো আপোনাৰ প্ৰশাসন তাৰপিছত আপোনাৰ খোৱা ৰেষ্টুৰেণ্ট হোটেল এইবিলাক তাৰপিছত আপোনাৰ তাৰপিছত আপোনাৰ যদি পানীৰ নিজৰা থাকে এইবিলাকৰ এইবিলাক ক্ষেত্ৰত গুৰুত্ব দিয়া হয় আমি চিন্তা কৰোঁ আমি আগতে ফুৰিবলৈ যোৱাৰ আগেয়ে সেইখিনি চিন্তা কৰোঁ যাতে তাতে ভাল ভাল হয় পৰিৱেশটো ঘৰৰ মানুহে যাতে ভাল পায় চাই পেলাই সেইটোৱেই আৰু এইখিনিয়ে আৰু পিছত আপোনাৰ আৰু থাকিল এনেকুৱা আপোনাৰ বহুতখিনিয়ে আৰু এইখিনিয়ে এইখিনি এইখিনি কৈয়ে মই হেৰি কৈছোঁ মোৰ সিমান এটা হেৰিও নাই তথাপি মই এইখিনি ক'লোঁ অলপ হেৰি হ'বও পাৰে ফুল ভ্ৰান্তি হ'বও পাৰে অলপ গতিকে এইখিনিয়ে এইখিনি কয়ে মই মোৰ বক্তব বক্তব্য মই সামৰণি মাৰিলোঁ অঁ আৰু শেষত আৰু এটা কথা খেলা ধূলা খেলা ধূলাৰ কাৰণে অলপ মুকলি ঠাই এইবিলাকো আমি মনত মনত বিবেচনা কৰি লওঁ ফুৰিবলৈ যোৱাৰ আগে আগে যে তাত খেলিবলৈ অলপ জেগা হয়নে নহয় আৰু তাত ধৰক এই ভাল ৰেষ্টুৰেণ্টত চুইমিং পুলৰ ব্যৱস্থা আছে নাই সেইটো সেইটো দিশো আমি চাব লগা হয় যিহেতু গৰম দিনত ফুৰিবলৈ গ'লেতো চুইমিং পুলটো মেইন গতিকে এনেকুৱাই আৰু এইবিলাক দিশেই আমি আমাৰ মনলৈ আহে আমি আমি আৰু এইবিলাকেই আৰু